শোণিতপুৰ জিলাখনৰ নিয়োজিত কৃষি আৰু জীৱিকাৰ মুখ্য উৎসসমূহ ধৰিব গ'লে ধান খেতি ঘেঁহু খেতি কুঁহিয়াৰ খেতি আদি কৰে মানুহে চৰকাৰী চাকৰি পচন্দ কৰে যদিও বহু মানুহে চৰকাৰী চাকৰি পোৱা নাই আৰু চৰকাৰী চাকৰি পাবলৈ এটা সুবিধা ভাল কৰি চৰকাৰে নিজৰ পঢ়া শুনা আৰু জ্ঞান অনুসৰিহে মানুহে চৰকাৰী চাকৰি পায় আৰু নিবনুৱা সমস্যা আছে এইখন জিলাত মোৰ জিলাখন শোণিতপুৰ জিলা প্ৰসাৰিত হ'ল মোৰ জিলাখনত মই ভব ভ ভবা মতে বহুধৰণৰ কোম্পানী আদি যদি আহে তেনেহ'লে বহুত নিবনুৱা সমস্যা সমাধান হ'ব আৰু বহু মানুহৰ ঘৰত কাম পাব ঘৰৰ মানুহখিনি ব্যস্ত হ'ব যদি মানুহ ব্য ব্যস্ত হয় তেনেহ'লে মানুহৰ মনত বেয়া চিন্তা বেয়া ভাব আদি কম সোমায় আৰু যিমান মানুহে কাম কৰিব সিমান মানুহ ব্যস্ত হৈ থাকিব গতিকে চৰকাৰে যিমান পাৰক আৰু অকন চেষ্টা কৰক কৰি আমাৰ এই নিবনুৱা সমস্যাখিনি সমাধান কৰক তাতে আমাৰ চৰকাৰৰো লাভ হ'ব চৰকাৰৰ লাভ হোৱা মানে আমাৰ লাভ চৰকাৰ যিমান আগবাঢ়িব আমিও সিমানেই হয়তো আগবাঢ়িম গতিকে আমি আমাৰ চৰকাৰৰ ফালৰ এইটোৱেই অনুৰোধ যে চৰকাৰে আ বহুধৰণৰ কোম্পানী ইত্যাদি খোলক কৃষি কাৰ্য উদ্যোগ সেৱা স্বনিয়োজত কৃষি কাৰ্য কৰাটো ভাল চৰকাৰী চাকৰি পোৱাটো ভাল